চাহ আমি ভাল পাওঁ সকলোৱে আমি ৰাতিপুৱা চাহ দুপৰীয়া চাহ আৰু গধূলি চাহ আমি লালচাহ প্ৰায়ে খাওঁ আলহী দুলহী আহিলেও লালচাহ একাপ বনাবলৈ আমি মানে কওঁ চাহ পাঁচ কাপ বনাবলৈ তিনি কাপ বনোৱা দহ কাপ বনোৱা এনেকৈ ল'ৰা ছোৱালীক আমি কওঁ আমিও হ'লেও আলহী আহিলে চাহকাপ বনাই নিজেও খাওঁ আলহী অতিথিকো আগবঢ়াই দিওঁ আৰু চাহ আমি সকলোৱেই দিনটোত হয়তো কেইকাপ খাওঁ হিচাপ নাইকিয়াও হয় কেতিয়াবা আকৌ একাপেই পাৰ কৰি দিবলগা হয় তাৰপিছত আমি আমাৰ গাখীৰ আছে গৰু গাখীৰৰ চাহ বনাওঁ গাখীৰ চাহ চবেই ভাল নাপায় হ'লেও কেতিয়াবা কিছুমানেও গাখীৰ চাহকাপ গাখীৰ চাহ বনাওঁ চেনি কমাই দিওঁ কিছুমানে চেনি নোহোৱাকৈ গাখীৰ চাহ খায় আৰু গুড় দি চাহ খাওঁ তাৰপিছত জ্বৰ চৰ্দি কাঁহ হ'লে তুলসী পাত আৰু মৰাণ আদা এনেকৈ চাহ বনাওঁ ঠাণ্ডা চিজনত কেতিয়াবা কফ চফ কাহ চাহ হ'লে আমি জালুক বতি জালুক চাহো এপাক খাওঁ তেতিয়া ভাল লাগে গাটো গৰম গৰম লাগে আৰু কাহ চৰ্দি হ'লেতো মানুহে তুলসী পাত আদা তাৰপিছতে কিছুমান মছলাযুক্তও অকণ অকণ তাত দি চাহকাপ খালে খুব ভাল লাগে মৰাণ আদা চাহকণ বহুত ভাল কাহৰ কাৰণে চাহৰ কাৰণে সকলোৱেই প্ৰিয় চবেই কয় মই লাল চাহ একাপেই খাওঁ এই কোনোবাই কয় নহয় মোলৈ গাখীৰ চাহ এপাকেই বনাওক এনেকৈ চাহ আমি প্ৰায়ে লাল চাহটো অপকাৰ নকৰে গাখীৰ চাহ প্ৰায়ে মানুহে খাবলৈ ইচ্ছা নকৰে কেলৈ টেমা গাখীৰ চবৰে প্ৰিয় নহ'বও পাৰে সেইকাৰণে লাল চাহটো প্ৰায় মানুহেই খায় চেনি আজিকালি ব্যৱহাৰ নকৰে চেনিটো বহুতেই নকৰে ফিকা চাহকেই ভাল পায় আৰু অতীত কালততো আৰু লালচাহৰ লগত থাকিলে গুড় এডোখৰহে খায় চেনি প্ৰায় বুঢ়া লোকে বা বয়সষ্ঠ মানুহে চেনিটো ব্যৱহাৰ নকৰে সেইদৰে আমিও এতিয়া এইটো বয়সত গুড় গাখীৰ চাহ খাওঁ গৰু গাখীৰৰ চাহ নহ'লেও লাল চাহৰ লগত গাখীৰ গুড় দি খাওঁ নহ'লেও ফিকা চাহকে খাওঁ আৰু মিঠাই চিঠাই থাকিলেতো আৰু কেতিয়াবা মিঠাই লগত চাহ একাপ প্লেইন চাহ একাপ খাওঁ চাহটো বহুত প্ৰিয় বহুত ভাগৰ জুগৰত আহিলে আমি চাহকাপ খাই বহুত সকাহ পাওঁ ঠাণ্ডা চিজনততো প্ৰায়ে ঠাণ্ডাত আহিলেও চাহকাপ বনোৱা চাহকাপ বনোৱা চাহকাপ খাই ল'লেহে মনটো ভাল লাগিব চাহকাপ আমি সকলোৱে খাই অলপমান আৰাম লাগে আৰু ভাগৰ জুগৰ নাইকিয়া হয় এই চাহকাপে বহুত মানুহক শক্তি দিয়ে কেলে বহুত দূৰ দূৰণিৰ পৰা আহিলে চাহকাপ খাই অকণমান ৰে'ষ্ট ল'লে বহুত মানে মনটো ফ্ৰেছ লাগে সেইকাৰণে আমাৰ গোটেই ভাৰতৰ মানুহে ডাঙৰ ডাঙৰ বাগান আছে সেই বাগানবোৰত চাহ গছ ধেৰ আছে চাহপাতত যেতিয়া তাত মানুহ ছাৰ্ভিচ কৰা মানুহ থাকিলেও বা হেৰিৰ পৰা আনিলেও ভাল ফ্ৰেছ দামী চাহ চাহ পোৱা যায় কম ৰেটতো পায় বা দামী বাৰু সেই বাগান এৰিয়াত কাম কৰা মানুহে অকমান কম ৰেটতো ভাল চাহ খাবলৈ পাওঁ চাহৰ কুৱালিটি বহুত আছে সেই কুৱালিটি অনুসৰি চাহ এডোখৰত বনালে ফুৰফুৰকৈ গোন্ধাই থাকে গোটেই ঘৰটোৱে চাহ চাহ এই শুনিলে অ' চাহকাপ ময়ো খাম সিটোৱে ক'ব ময়ো খাম চাহ একাপ চাহকাপ খাই বহুত ভাল লাগে চাহৰ চেণ্টটো দামী চাহৰ অকণমান দিলেই একদম ধুনীয়া ফুৰফুৰকৈ গোন্ধায় বতাহত আহি থাকে আমি চাহ প্ৰায়ে ৰাতিপুৱা দুই তিনি কাপ খাওঁ বুলিলেও বেয়া নহয় হয়তো কেতিয়াবা একাপেই দিনটো পাৰ হয় কামৰ মাজত সেই তেতিয়া আমি ভাবোঁ এই কেতিয়াবা ম'হৰ গাখীৰ চাহো খাওঁ সেইটোও টে'ষ্টটো বেলেগ গৰু গাখীৰৰ টে'ষ্টটোও বেলেগ